হেল্ল' আচ্ছা ফাৰ্মাচীত লাগিছে এইটো হয়না আচ্ছা এই মোক অলপ মেডিচিন লাগিছিলে কিমান পাৰচেণ্ট বা দিবা পাৰিব আপুনি এতিয়া আপ্নাৰ এই চুগাৰৰ পায় ভেদ টেবলেট টেবলেট গাইদিয়াম ওৱান টেবলেট ধিলা ফিফটি এম জি

কিমান পাৰচেণ্টমান দিব পাৰিব কওকচোন ফাইভ পাৰচেণ্টৰ কথা ক'লে চিনাকি মানুহৰ ভিতৰত আপুনি ফাইভ পাৰচেণ্টৰ কথা কয় এতিয়া মই দেখোন আপোনাৰ এতিয়া মই দেখোন আপোনাৰ বাহিৰত সিমান পাওঁ টুৱেণ্টি ফাইভ টুৱেণ্টি মান পাওঁ অন লাইন অন লাইনত প্ৰায়তো মোৰ আপোনাৰ চল্লিছ হাজাৰমান টকাৰ মেডিচিন লাগে এনেই মই একেলগে মই একেলগে তিনি মাহৰ মেডিচিন ল'ম মই ইয়াতে নাথাকোঁ মানে বাহিৰত থাকোঁ একেলগে মেডিচিনটো লৈ যাম তিনি মাহৰ মূৰত আহিম অলপ চাওকচোন অলপ চিন্তা কৰি পেলাই

নহয় এতিয়া মেডিচিনৰ ওপৰতে থাকোঁ সেইকাৰণেতো কৈছোঁ এতিয়া মোক আপোনাৰ কথাটো ক'লে এজনে যে আমাৰ ভাল যুৱ ফাৰ্মাচিষ্ট এজন আছে এতিয়া তাৰে পৰাই আপুনি লওক এতিয়া মই এতিয়া অনলাইনৰ পৰা লৈ থাকোঁ যিহেতু দিব সময়ত আমাৰ অসমীয়া ল'ৰা সেইটোৰ কাৰণে মইয়ো অলপ মনটো অকণমান হেৰি হৈছিল আৰু অলপ উঠক অলপ উঠাব নোৱাৰেনে হয় নেকি

অঁ অঁ হয় আচ্ছা টুৱে টুৱেলভ টুৱেল্ভ নাই টুৱেল্ভ পাৰচেণ্টমান কৰি দিব হে অঁ আচ্ছা দিয়ক তেতিয়াহ'লে মোৰ নম্বৰটো আপুনি হেৰি কৰি ৰাখিব অঁ আচ্ছা ঠিক আছে ঠিক আছে নেস্ক্ট টাইম আপুনি ফোন মাৰিব আপুনি ঔষধটো দিয়াৰ লগে লগে মই এড্ৰেছটো দি দিম বাৰু আপোনাক অঁ অহ দে ঠিক আছে